ৰাষ্ট্ৰপতিৰ প্ৰাথমিক কৰ্তব্য হ'ল ষাঠি নং দফা অনুসৰি ভাৰতৰ সংবিধান আৰু আইন সংৰক্ষণৰ সুৰক্ষা আৰু ৰক্ষা কৰা ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশৰ পৰামৰ্শমতে ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশক নিযুক্তি দিয়ে সংসদৰ দুটা সদনৰ দুই তৃতীয়াংশ ভোটত ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশক চাকৰিৰ পৰা বৰখাস্ত কৰিব পাৰে